হেল্ল' ধেমাজি ৰেষ্টুৰেণ্ট হয় নে মোৰ ছোৱালী দুজনীৰ কাৰণে চাওমিনৰ পেকেট দুটা অৰ্ডাৰ কৰিব বিচাৰোঁ আপোনালোকৰ তাত পাম নে যদি পাই ধেমাজি নলনীবামৰ ওচৰলৈ আহি মোক অৰ্ডাৰটো দি যাব